আমাৰ অঞ্চলত মুখ্য শ্ৰম হৈছে খেতি আমাৰ এই অঞ্চলৰ মানুহে সাধাৰণতে খেতিৰ ওপৰত নিৰ্ভৰশীল আমাৰ ইয়াত বিশেষকৈ ধান খেতি মাছ খেতি সৰিয়হ খেতি আদি বিভিন্ন ধৰণৰ খেতি বাতি কৰে বিভিন্ন ধৰণৰ খেতি বাতি কৰে যদিও আমাৰ ইয়াৰ মানুহে মূলত ধান খেতি কৰে আমাৰ ইয়াত চাকৰিয়াল মানুহো আছে চাকৰিয়াল মানুহ থাকিলেও বেছিভাগ মানুহ কৃষিজীৱী আমাৰ ইয়াত বছৰত দুবাৰ ধান খেতি কৰে ধান খেতি বছৰত দুবাৰ কৰে যদিও আমাৰ ইয়াৰ মানুহে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কৰি খেতি বাতি কৰে বৈজ্ঞানিকভাৱে একো বিশেষ সুবিধা নাপায় আমাৰ এই অঞ্চলত বিশেষকৈ বিভিন্ন ধৰণৰ ধান খেতি কৰা হয় যেনে জহা বন্নি আইজোং বৰা ধান আদি বহুত ধৰণৰ ধান খেতি কৰে ইয়াৰ উপৰিও আমাৰ ইয়াত মাছ খেতিৰ লগতো বহুত মানুহ জড়িত হৈ আছে আমাৰ ইয়াত মাছৰ পোনা উৎপাদন নহয় বাবে পোনাবিলাক বহুত দূৰ দূৰণিৰ পৰা আনিব লগা হয় তাৰ বাবে বহুত পোনা আৱৰ্জনীয় হয় আৱৰ্জনীয় হয় মানে মৃত্যু হয় আৰু যিখিনি বাচে সেইখিনি ফিচাৰীত দি তাত প্ৰতিপালন কৰি ডাঙৰ কৰি সময়ত বিক্ৰী কৰা হয় এইবোৰ কাম কৰাৰ ক্ষেত্ৰত সমস্যা কিছুমানে দেখা দিয়ে যেনে যাতায়তৰ সমস্যা আমাৰ ইয়াত যাতায়তৰ বাবে ৰাস্তাবোৰ ইমান সুবিধাবাদী নহয় যাৰ বাবে বহুত সময়ৰ ক্ষেত্ৰতো সমস্যাই দেখা দিয়ে